হেল্ল'

মোৰ গেষ্ট্ৰিক উঠিছে গেষ্ট্ৰিক গেষ্ট্ৰিক হৈছে মোৰ হেৰি হ'ল এই ত্ৰিশ দিনমান হ'ল একমাহ হ'ল হা

হয় পানীটো সেনেকৈ খোৱা নাযায় হেল্ল' পেচাব পায়খানাটো থিকে হয় পানীটো সেনেকৈ কম খোৱা যায় হেল্ল' হেল্ল' হেল্ল' অঁ পানীটো কম হেল্ল' হেল্ল' হেল্ল' অঁ অঁ অঁ আৰু মানে মোৰ অঁ